হেল্ল' অঁ কোনে কৈছে

অঁ পাব ঢেৰ পাব হে এই কি কয় এইবোৰ সলহ কাঠ কঁঠাল কাঠ ধৰি লওক ভাল ভাল কাঠেই আছে আপোনাৰ যি কাঠ লাগে চবেই পাব

অঁ দৰ্জা অঁ আছে আছে চবেই আছে ভাল গছৰ চব কাঠেই পাব আপুনি আহক দোকানখন আপুনি

তিনিআলি আপুনি আহি থাকক পাব দেখিলে ফাৰ্নিচাৰৰ দোকানখন অঁ আহিব আহক আহক আপুনি তেও অঁ লৈ আহিব আপুনি কাঠ ভাল কাঠেই পাব গোটেইখিনি ভালেই আছে আৰু অঁ পাব পাব আজাৰ কাঠ পাব সলহ কাঠ পাব আপুনি যি কাঠ বিচাৰে চবেই পাব কিন্তু আপুনি আহক ভাল কাঠ পাব শান্তি হাজৰিকা শান্তি হাজৰিকা আপুনি আহি এই ওচৰত কাৰোবাক সুধিলেই গম পাই যাব দোকানখন অঁ কাৰ দোকান বুলি দোকান শান্তি হাজৰিকা বুলি ক'লে আপুনি এই পাৰিবই ওলাবলৈ আহিব কোন দিনা আহে খবৰ কৰিব

অঁ আছে আছে আপুনি আহক বহুত ভাল ভাল কাঠ আছে আপোনাৰ যি কাঠ লাগে বিচনা খিৰিকী দৰ্জা ভাল ভাল কাঠ আছে আপোনাক যেনেকুৱা কাঠ লাগে আপুনি লৈ যাব পাৰিব হয় আহিব অঁ কোন দিনা আহিব মই কেতিয়াবা নাথাকিব পাৰোঁ ন আহি অঁ ফোন কৰি চাব কৰি ফোন কৰি এই আহি যাব

অঁ ফোন কৰি ল'ব অঁ ফোন কৰি ল'ব পাব পাব আপুনি ভাল কাঠই পাব একো চিন্তা কৰিবলৈ নাই আপুনি আহি উঠাই দিলে হ'ব অঁ অঁ কে বি সেইটো

পাব এইটো কাঠ চাই চাই আছে ন ডেৰশ দুশ পাঁচশ তেনেকৈ মানে আপুনি ভাল কিনে

অঁ হ'ব আপুনি আহকচোন অঁ আপুনি এইটো চিন্তাই নকৰি সেইটো মিলাই মেলি হেৰি কৰি দিম ন

অঁ অঁ হ'ব আপুনি আহক যেনেকুৱা কাজ লাগে আপুনি পাব চিন্তাই নকৰিব যিমান যি কাঠ লাগে সকলো কাঠেই আছে মোৰ ওচৰত আহক আহক

অঁ অঁ ভাল ভাল অঁ অঁ আহিব আহিব হ'ব

অঁ কওকচোন অঁ নিব নিব নিব আমি চিনা জনা মানুহনো কি ধাৰ বাকী দি কি নাই নকওঁ লৈ যাব লৈ যাব হ'ব আহিব কোনদিনা হ'ব হ'ব দেওবাৰে আহিব দেওবাৰে

অঁ নাই নাই নাই আপুনি আহিব মই আছে আমাৰ বহুত কাষ্টমাৰ আছে এনেকৈয়ে কেলৈ নহ'ব অঁ অঁ হ'ব আহিব আপুনি হ'ব আপুনি ভালেই পালোঁ